হেল্ল' কওকচোন আপুনি কোনে কোনে ক'লে অঁ শুনিছো শুনিছো কওকচোন অঁ হয় হয় হয় মানে মানে কিদৰে মানে কৰিব লাগে ন হয় হয় হয় প্ৰথমতে হৈছে ধান খেতিটো মানে আপুনি যিটো গৰু গৰুৱেও হাল বায় বুলি হাল বাব লাগিব প্ৰথমে আপুনি মাটিটো আপোনাৰ যিটো মাটি য আপুনি যিটো মাটিত মানে খেতি কৰিব বিচাৰিছে সেই মাটিটো আপুনি মানে হাল ট্ৰেক্টৰেও হওক বা আপোনাৰ গৰুৱেও হওক মানে আপুনি হাল বাব পাৰিব তাৰমানে তাত হাল বাই মানে প্ৰথমতে মানে হাল বাই মানে মাটিটো প্ৰথমতে হেৰি কৰি ল'ব লাগিব হা ফাৰ্ষ্টতে এবাৰ বাব বাব লাগিব মানে মাটিটো চহাব লাগিব হাঁ তাৰপিছত আকৌ মাটিটো যেতিয়ালৈকে মানে কমপ্লিট মানে গুড়ি নোহোৱালৈকে মানে তাক হাল আকৌ দুবাৰ বা তিনি তিনিবাৰটো বাবই লাগিব মেক্সিমাম মেক্সিমাম মিনিমাম তিনিবাৰটো বাবই লাগিব তাৰপিছত সেই বোৱাৰ পিছত আপুনি মানে ধুনীয়াছে তাৰপিছত আপুনি খেতি কৰিব পাৰিব তাকে তাত ধান আপুনি ধান ৰুব পাৰিব ধুনীয়াছে তাৰপিছত প্ৰথমতে তাৰপিছত আকৌ আপুনি মৈ দিব লাগিব মৈ মৈ মৈ মৈ বস্তুটো বুজি পাইছেনে বচ সমান কৰিব লাগে যে মাটিডৰাটো সমান কৰি মানে এনেকৈ হৈ আপুনি যিটো ৰাসায়নিক সাৰ ৰাসায়নিক সাৰ বা ৰাসায়নিক সাৰটোও ইউজ কৰিব পাৰে আপুনি জৈৱিক সাৰটোও ইউজ কৰিব পাৰে যেনেকৈ গোবৰ ইউজ পচন সাৰ যিটো ঘৰতে বনায় যিটো ঘৰত বনোৱাটো আপুনি মানে ইউজ কৰিলে বেছি ভাল আৰু মানে সেইটো হেলথি হয় মানে স্বাস্থ্যৰ কাৰণে মানে ভাল আৰু সেইটো মানে আপুনি ধুনীয়াছে ইউজ কৰিব পাৰিব তাৰমানে তা সেইটো ইউজ কৰিলে আপুনি ধুনীয়াছে খেতি কৰি তাৰছত ধানটো আপুনি মানে ধুনীয়াছে ৰুই দিয়ক ৰোৱাৰ পিছত আপোনাৰ ধুনীয়া একদম ধুনীয়া ধুনীয়া আপোনাৰ ধুনীয়াকৈ আপোনাৰ মানে ধুনীয়া খেতি হৈ যাব তাৰমানে ধন্যবাদ ধন্যবাদ আপোনালোক থাকিল ধন্যবাদ